মই দছদিনৰ আগত ফ্লিপকাৰ্টৰ পৰা এটা পেণ্ট অৰ্ডাৰ দিছিলোঁ পেণ্টটো মই ৰিচিভ ৰিচেণ্টলি কৰিছোঁ পেণ্টটোৰ কোৱালিটি মই বহুত ভাল পাইছোঁ তাৰ ইলাচটিচিটি হওক বাকী যিখিনি বস্তু হওক মই বহুত ভাল পাইছোঁ